খেলে আৰু মানুহক মনোৰঞ্জনো কৰে তাৰ পিছত মানে এইবোৰ মানসিক আৰু শাৰীৰিকবোৰৰ পৰাও মানে সকাহ পোৱা যায় এতিয়া আমি চব খেল খেলিয়ে ভাল পাওঁ ফুটবল ক্ৰিকেট লুকা ভাকু দৌৰা দৌৰি হকী এইবোৰ চব খেল খেলিয়ে ভাল পাওঁ মানে আমি গোটেই গাওঁখনৰ ল'ৰাখিনি ফাৰ্ষ্টতে একেলগ হওঁ তাৰ পিছত একেলগতে গৈ কিনে আমাৰ গাঁৱত যোনখন ফিল্ড আছে তাত চবেই মিলিজুলি খেলোঁ আৰু তাত আনন্দৰ পৰিৱেশ এটা সৃষ্টি হয় চবে মানে যোনে যোনে যি যি ভাল পায় সেইটো খেল খেলে এতিয়া ধৰি লওক ফাৰ্ষ্টত আমি এতিয়া ক্ৰিকেট খেলোঁ তাৰ পিছত বেলেগে চাইদত ফুটবলো খেলি থাকে ফুটবল খেলা চাইদত লুকা ভাকু খেলে তেনেকৈ আৰু লুকা ভাকুটো খেলি আৰু ভালেই লাগে কিন্তু মানে লুকা ভাকুটো খেলিব কাৰণে অকণমান বেছি মানুহৰ প্ৰয়োজন হয় আৰু যিমান মানুহ বেছি হয় সিমান মান সিমান খেলটো খেলি মানে আনন্দ লাগে ভালো লাগে ক্ৰিকেট খেলোঁ ক্ৰিকেট খেলোঁতেও এঘাৰজন এঘাৰজন প্লেয়াৰ দৰকাৰ হয় তাৰ পিছত মানে আমাৰ গাঁৱত আৰু নিজৰে নিজে মানে হেৰি কৰি কিনে খেলোঁ আৰু কিমান অভাৰ খেল খেলোঁ সেইটো মানে আমাৰ গাঁৱৰ আমি যোনখিনি খেলোঁ সেই তাৰ ওপৰতে মানে হেৰি হৈ কিনে খেলোঁ ক্ৰিকেট আৰু ফুটবল খেলোঁ ফুটবল খেলিলেও ফুটবলত মানে চব হয় মনোৰঞ্জনো হয় দৌৰাও হয় শৰীৰটো ভালে থাকে সেনেকৈ মানে চব খেল খেলোঁ তাৰ পিছত মানে আহোঁ একেলগতে আহোঁ ঘূৰি আহোঁ ঘূৰোঁতেও সেনেকৈ মানে কেতিয়াবা আহি আকৌ ভাত খাই আকৌ খেলিব যাওঁ সেনেকৈ দিনটো পাৰ হয় আৰু আৰু মানে মন এই মানসিক চাপৰ পৰা সকাহ পোৱা হেতু সেইটো সকাহো পোৱা যায় মানে এনেকুৱা ধৰণৰ এতিয়া খেল চেল খেলিলে মানে শৰীৰটো ভালে থাকে তেজ চলাচল হয় তাৰ পিছত খেল চেল খেলিলে মানে অকণমান মনৰ ফূৰ্তিটো বাঢ়ে মনোৰঞ্জন হয় চবকে লগ পোৱা যায় তেতিয়া মানে ওলাই আহিলে খেলিবলৈ তাৰ পিছত খেলিলে মানে ফূৰ্তি এটা হয় চবৰে লগত চিনাকি হোৱা যায় সেনেকৈ আৰু